যিহেতু মোৰ কোনো ভৌতিক উপস্থিতি বা স্থানৰ গতিকে মই জলাশয়ৰ সৈতে প্ৰত্যেকভাৱে অভিজ্ঞতা বা যোগাযোগ কৰিব নোৱাৰোঁ কিন্তু জলাশয়সমূহ বিশেষকৈ নদী বা ৰ'দৰ জলাশয়সমূহৰ সাধাৰণতে কেনেকৈ ৰক্ষণাবেক্ষণ কৰা হয় আৰু ইহঁতে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে যেনে পৰ্যটনৰ প্ৰভাৱ আৰু খৰাং বান আৰু বানপানী আদিৰ পৰিৱেশৰ লগত কাৰকসমূহৰ বিষয়ে সাধাৰণভাৱে তথ্য দিব পাৰোঁ জলাশয়ৰ ৰক্ষণাবেক্ষণ জলাশয়ৰ সেয়া নদীৰ কাষৰীয়া হওক নদীৰ কাষৰ বা হ্ৰদৰ কাষতেই হওক প্ৰায়ে বৃহৎ পৰিৱেশৰ পৰিৱেশতন্ত্ৰৰ অংশ আৰু চৰকাৰী সংস্থা সংৰক্ষণৰ সংস্থা আৰু স্থানীয় কৰ্তৃপক্ষই ইয়াক পৰিচালনা কৰিব পাৰে বহুত অঞ্চলত জলাশয়সমূহ এনে আইন আৰু নিয়মৰ দ্বাৰা সুৰক্ষিত কৰা হয় যিয়ে জৈৱ বৈচিত্ৰ আৰু পানীৰ গুণাগুণ বজাই ৰখাত সহায় কৰে এই ৰক্ষণাবেক্ষণৰ লগত জড়িত থাকিব পাৰে বাসস্থান পুনৰোধ থলুৱা উদ্ভিদ পুনৰ প্রতি প্ৰতিষ্ঠা আৰু আক্ৰমণাত্মক প্ৰ প্ৰজাতিৰ আঁতৰোৱাৰ প্ৰচেষ্টা পানী গুৰুত্ব গুণাগুণ নিৰীক্ষণ ওচৰৰ কৃষি বা চহৰীয়া অঞ্চলৰ পৰা অহা পানীৰ দ্বাৰা জলাশয়সমূহ যাতে পৰি প্ৰদূষণ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা পৰ্যটন আৰু বিনয় বিনোদন বহুত জলাশয়ৰ বিশেষকৈ জনপ্ৰিয় পৰ্যটন স্থানীয় ওচৰ জলাশয়ৰ নাও চলোৱা আৰু মাছ ধৰাৰ দৰে কাৰ্যকলাপৰ অনুমতি দিয়া হয় কিন্তু প্ৰায়ে নিয়মৰ ব্যৱস্থা কৰা হয় যাতে এই কাৰ্যকলাপসমূহ সুৰ সূক্ষ্ম পৰিৱেশৰ তন্ত্ৰই কোনো ক্ষতি নকৰে কিছুমান নিয়মৰ ভিতৰত থাকিব পাৰে অনুমতি আৰু অজ্ঞানু অনুজ্ঞাপত্ৰৰ পৰ্যটক সংৰক্ষিত জলাশয়ত মাছ ধৰিবলৈ নাও চালকসকলে অনুমতিৰ প পত্ৰৰ প্ৰয়োজন হ'ব পাৰে নিষিদ্ধ অঞ্চলৰ বিশেষকৈ বা সজা চৰাই বা বিৰল প্ৰজাতিৰ বাবে প্ৰাণ বন্যপাণী সুৰক্ষাৰ অনুমতি দিবলৈ কিছুমান অঞ্চলৰ সীমাৰ বৰ্জিত থাকিব পাৰে জলাশয়ৰ পৰিৱেশন পৰ্যটনৰ বাবে চৰাই চোৱা ফটোগ্ৰাফী আৰু ও গাইড ভ্ৰমণৰ ধৰি উৎকৃষ্ট সুৰক্ষা প্ৰদান কৰে যিয়ে সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে সৌভাগ্য আৰু ধন দুয়োটাই জানিব পাৰে খৰাং আৰু বানপানী বতৰ পৰিৱৰ্তনৰ প্ৰতি জলাশয়সমূহে বিশেষভাৱে সংবেদনশীল আৰু খৰাং আৰু বানপানী দুয়োটা ইয়াৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে খৰাং দীৰ্ঘ দী দীৰ্ঘদিনীয়া শুকান সময় জলাশয় প পানীৰ মাত্ৰা সৰ হ্রাস কৰিব পাৰে যাৰ ফলত এই পৰিৱেশতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদ আৰু পানীবোৰৰ ওপৰত প্ৰভাৱ পৰে পানীৰ উপলব্ধি হ্রাস পা পালে জৈৱ বৈচিত্ৰ হ্রাস পাব পাৰে আৰু কিছুমান প্ৰজাতিৰ বাসস্থান ব্যঘাত জনিব জ জনাব পাৰে বানপানী আনহাতে প্ৰচণ্ড বৰষুণ বা ধুমুহা বানপানীৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত জলাশয় আৱৰি ধৰিব পাৰে আৰু আন্তঃগাঁথনিৰ ক্ষতি হ'ব পাৰে নদী বা জলাশয় ক্ষেত্ৰত বানপানীৰ ফলত পলসৰ পৰিৱৰ্তন গছ গছনি হেৰুৱা আৰু বন্যপ্ৰাণীৰ সাময়িকভাৱে স্থানন্তৰিত হ'ব পাৰে কিন্তু জলাশয়ৰ প্ৰাকৃতিক বান য অতি অতি অতিৰিক্ত পানীৰ শোষণৰ কৰাত সহায় কৰে আৰু চাৰিওফালে অঞ্চলত বানপানীৰ প্ৰভাৱ পেলায় মোৰ অভিজ্ঞতা যদিও মোৰ ব্যক্তিগত অভিজ্ঞতা নাই উপলব্ধি তথ্যৰ ভিত্তিত জলাশয় অঞ্চলত আন মানৱ কাৰ্যালয় পৰ্যটন আৰু সংৰক্ষণৰ মাজত ভাৰসম্য ৰক্ষাৰ ক্ষেত্ৰত বহু অঞ্চলে একেধাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয় লক্ষ্য সাধাৰণতে অনুমোদিত দিয়াৰ লগতে এই গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰসমূহক সুৰক্ষা প্ৰদান কৰা এক এক বা ক্ষম এক বহনক্ষম ভাৰ ভাৰসাম্য বিচাৰি উলিৱা মানুহক নিজৰ সৌন্দৰ্য আৰু সম্পদ দ্বায়িত্বশীল উপভোগ কৰিবলৈ